হেল্লো দাদা মই আপোনাৰ কেবখন বুক কৰিছিলোঁ মোৰ কালি ফ্লাইট আছে আপুনি ৰাতিপুৱা পাৰিলে চাৰে চাৰিটা মানত আহি পাব মানে ৰাস্তাত বা কি অসুবিধা হয় মানে ফ্লাইটখন মিছ হৈ গ'লে মোৰ বহুত মানে জৰুৰী কাম আছে আপুনি সেইকাৰণে ভালদৰে চাৰে চাৰিটা নাইবা পাঁচটাৰ ভিতৰত আহি পালে মোৰ ভাল হ'ব